আচলতে আমাৰ পৰিয়ালত দীৰ্ঘকাল ধৰি বিভিন্ন ধৰণৰ প্ৰথা চলি আহিছে তাৰ ভিতৰত মই উল্লেখ কৰিম আচলতে বিয়াসমূহত মান ধৰা যিটো নিয়ম আচলতে আমাৰ পৰিয়ালৰ পৰা সেই মান ধৰা নিয়মটো আচলতে উঠাই দিয়া হৈছে গতিকে মই ভাবোঁ আৰু এইটো এটা খুব ভাল পদক্ষেপ বুলি ভাবোঁ বাকী আমাৰ মামাহঁতৰ পৰিয়ালতো যিহেতু তেওঁলোকে মানে আপোনাৰ শংকৰী ধৰ্মৰ শৰণ লোৱা মানুহ শৰণ লোৱা নাই কিন্তু তেওঁলোকে পূজা পাতল মানে কিন্তু বলি বিধান তেওঁলোকে নিদিয়ে তো মই ভাবোঁ আৰু সেইটো এটা খুব ভাল কথা কাৰণ বলি বিধানটো মই নিজে ব্যক্তিগতভাৱে বিৰোধ কৰোঁ আৰু আমাৰ ঘৰতো মানে পূজা চূজা হ'লে বলি বিধান দিয়া নহয় মানে এৰি দিয়া হয় পাৰ চৰাই বা তেনেকুৱা কিবা দিলে সেইবোৰেই আৰু বেলেগ তেনেকুৱা বিশেষ নিয়ম নাই